আমাৰ ওচৰৰ মুখ্য জনজাতীয় ঠাই বুলি ক'বলৈ গ'লে ধৰক বনগাঁও তাৰপিছতে বিহমাৰি তাৰপিছতে বুৰৈ ঘাট বটিয়ামাৰি ৰৌমাৰি ৰাংচালি আদি আদি অঞ্চলসমূহত বিভিন্ন জনজাতীয় লোকসকলে বসবাস কৰে আমাৰ ৰাজ্যখনত বহুতো জনজাতীয় লোকসকলে বসবাস কৰে তাৰে ভিতৰত ধৰক মিচিংসকল কাৰ্বিসকল বড়োসকল বেংগলী লোকসকল চাহ জনজাতীয় লোকসকল মুচলমান সম্প্ৰদায়ৰ লোকসকল আদি লোকসকলে বসবাস কৰে তেওঁলোকৰ সকলোৰে প্ৰত্যেকৰে ৰীতি নীতি কলা সংস্কৃতি বেলেগ বেলেগ তো যেনেদৰে আমাৰ অসমীয়া মানুহৰ অসমীয়া সংস্কৃতি যেনে বিহু অসমীয়া সাজ পোচাক আসমীয়া খাদ্য সম্ভাৰ অসমীয়াৰ ৰীতি নীতি বেলেগ বেলেগ তেনেদৰে প্ৰত্যেক জনজাতীয় লোকসকলৰ নিজস্ব ৰীতি নীতি কলা কৌশল শিল্পকলা আদি সকলোৰে বেলেগ বেলেগ তেনেদৰে ধৰক মিচিংসকলৰ তেওঁলোকে আলি আই লিগাং উৎসৱ পালন কৰে তেনেদৰে বড়োসকলে তেওঁলোকৰ জনজাতীয় উৎসৱ তেওঁলোকৰ জনজাতীয় সাজ পোচাক আদি পৰিধান কৰে তেনেদৰে কাৰ্বিসকলে তেওঁলোকৰ কাৰ্বি পোচাক তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ সাজ তেওঁলোকৰ কলা সংস্কৃতি তেওঁলোকে তেওঁলোকে পালন কৰে তেনেদৰে চাহ জনগোষ্ঠীয় লোকসকলে কৰম পূজা উৎ উৎসৱ পালন কৰে তেওঁলোকৰ ঝুমুৰ মেলা ঝুমুৰ মেলাও অনুষ্ঠান পালক পালন কৰে তেওঁলোকে কৰম পূজাত বিভিন্ন তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ সাজ পোচাক পৰিধান কৰে আৰু তেওঁলোকে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে তেনেদৰে বেংগলী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে বিভিন্ন পূজা পাতল মনা দেখা যায় তেওঁলোকে দূৰ্গা পূজাত বহুত ফূৰ্টি কৰে তেওঁলোকে বিভিন্ন তেওঁলোকে তেওঁলোকৰ পোচাক পৰিধান কৰে বহুত ৰীতি নীতি পালন কৰে বহুতো ফূৰ্টি কৰে তেওঁলোকে বিভিন্ন পূজাসমূহ কালী পূজা দুৰ্গা পূজাত তেওঁলোকে বহুতো আনন্দ উপভোগ কৰে তেনেদৰে প্ৰত্যেক জনজাতিয়ে নিজস্ব ৰীতি নীতি কৰি তেওঁলোকে নিজৰ সম্প্ৰদায়টো নিজৰ জনজাতিটো আগবঢ়াই নিবলৈ চেষ্টা কৰে আমাৰ অসমীয়া সমাজত অসম যেনেদৰে বিহুটো হৈছে হিয়াৰ আমঠু বুলি কয় আমাৰ বিহুত বিহু তিনিটা তিনিটা বিহু আমি পালন কৰোঁ তো বিহুত আমি আমি অসমীয়া লোকসকলে নিজৰ অসমীয়া পোচাক আৰু আমি গামোচা হৈছে আমাৰ অসমীয়া মানুহৰ স্বাভিমান তো প্ৰত্যেকেজনী শিপিনীয়ে গামোচা ব'ব জানে আজি হ'ল হয়তো সমাজত শিপিনীৰ বহুতো তাঁতশালৰ প্ৰভাৱটো নাইকিয়া হৈছে বিভিন্ন মেচিনৰ জৰিয়তে গামোচাসমূহ বোৱা হয় তো অসমীয়া লোকসকলৰ চাদৰ মেখেলা অসমীয়া নাৰীৰ চাদৰ মেখেলা তো অসমীয়া সমাজত যেনেদৰে অসমীয়া লোকসকলে নিজৰ ৰীতি নীতি নিজৰ নিজৰ কলা কৌশল নিজৰ সংস্কৃতিক আগবঢ়াই নিছে তেনেদৰে প্ৰত্যেকেই নিজৰ সংস্কৃতিক আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছে প্ৰত্যেকৰে নিজৰ নিজৰ সংস্কৃতিৰ গুৰুত্ব বহুত বহুত তেনেদৰে সব জনজাতীয় লোকসকলেই নিজৰ নেপালী যেনে তেনেদৰে নেপালী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে নেপালী নৃত্য পালন কৰে তেওঁলোকে ভাই ফুটা আদি উৎসৱ পালন কৰে তেওঁলোকে তেওঁলোকৰ নিজৰ সাজ পোচাক আছে তেওঁলোকে সেয়া তেওঁলোকৰ ৰীতি নীতিত পৰিধান কৰে তেওঁলোকে নিজৰ কলা কৌশল তেওঁলোকৰ বেলেগ বেলেগ সকলোৰে নিজৰ নিজৰ কলা কৌশলসমূহ পালন কৰে তো তেনেদৰে চাহ জনগোষ্ঠীকে ধৰি লৈ বিভিন্ন মুচলমান সম্প্ৰদায়সকলেও তেওঁলোকৰ উৎসৱ তেওঁলোকে পালন কৰে তেওঁলোকে ৰোজা ৰাখে তেওঁলোকে ঈদ পালন কৰে তেনেকৈ খ্ৰীষ্টিয়ানসকলে তেওঁলোকে বৰদিন পালন কৰে তেনেদৰে বৌদ্ধ ধৰ্মালম্বী লোকসকলে তেওঁলোকে বৌদ্ধ বৌদ্ধ ধৰ্মালম্বী লোকসকলে তেওঁলোকৰ বৌদ্ধ হেৰি পালন পূৰ্ণিমা পালন কৰে তাৰপিছতে বৌদ্ধ পূৰ্ণিমাত তেওঁলোকে নিজৰ ৰীতি নীতিৰে সম্পূৰ্ণ পূজাভাগ কৰে তেওঁলোকে নিজৰ সংস্কৃতিক আগবঢ়াই নিবলৈ বৌদ্ধ ভিক্ষুসকলে তেওঁলোকে নিজৰ ৰীতি নীতিত তেওঁলোকৰ ধৰ্মালম্বী লোকসকলক তেওঁলোকে পূজা পাতল কৰায় প্ৰাৰ্থনা গোৱায় তেওঁলোকে বিভিন্ন তেনেদৰে অসমৰ প্ৰত্যেকটো জনজাতিয়ে নিজৰ নিজৰ নিজৰ প্ৰত্যেক জনজাতিয়ে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ চেষ্টা কৰে